অঁ অঁ অঁ স্বপ্না কোৱা সেইয়া মই আছোঁ ইয়াতে নুনমাটি নাই মই ইয়াতে ৰুমত আছোঁ নুনমাটিৰ ফালে ৰুম ল'লো অঁ অঁ তুমি জালুকবাৰীৰ পৰা ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় ভিতৰেদি গাড়ী পাবা আহিয়েই জালুকবাৰীতেই ষ্ট'পেজত উঠিবা বাছত যিকোনো বাছেই চব ইফালে আহে কাছাৰী বুলি আহিব আহিলেই তুমি তাতে দীঘ কাছাৰীতেই নামিবা কাছাৰীত নামিলেও পাবা দীঘলী পুখুৰী বা ৰিজার্ভ বেংকত বুলি ক'লেও পাবা বাছৰ পৰা দীঘলী পুখুৰীত নাই ষ্ট'পেজ নাই তাতে ৰখাব নিদিয়ে তুমি কাছাৰী নহ'লে ৰির্জাভ বেংক এই দুটা ষ্ট'পেজত নামিব লাগিব কাছাৰীত নামিলে তুমি অঁ তেতিয়াহ'লে তুমি চিধা খোজকাঢ়ি আহিলেই তাতে সেইখিনি জাগাত ৰিক্সা চিক্সা ল'বও পাৰা ৰিক্সা এখন লৈও তেওঁলোকে দেখাই তোমাক দীঘলী পুখুৰীলৈকে আনি দিব তাৰ পৰা মই তোমাক দেখুৱাবয়েই পাৰিম অঁ মই তোমাক দেখুৱাই দিব পাৰিম দীঘলী অঁ অঁ পাৰিবা এয়া দীঘলী পুখুৰী ছটালৈকে খোলা থাকে দীঘলী পুখুৰীৰ অঁ সেই আমি তুমি যদি কেইটা মানত আহা বা জালুকবাৰীৰ পৰা কেইটামানত ওলোৱা বা অঁ হ'ব ভালে পাম আহিবা অঁ দহ টকা দহ টকা লয় প্ৰৱেশ প্ৰৱেশৰ নামত আৰু বটিঙৰটো সেইটো এক্সট্ৰা সেইটো বেলেগকে পঁয়ত্ৰিছ টকা পাৰ হেড লয় এজনৰ পঁয়ত্ৰিছ টকাকৈ লয় আৰু সেইটো টাইমৰ লগত কথা নাই অঁ হ'ব অঁ ভাল লাগিব তুমি আহিলে কেৱল মোক এটা ফোন কৰি দিবা ওল অঁ অঁ হ'ব অঁ দিয়া লগ পাম বাৰু হ'ব